মই নিজে তৈয়াৰ কৰা বস্তু আনক উপহাৰ কৰি সদায় ভাল পাওঁ বিশেষকৈ কাগজৰ কেতিয়াবা কিছুমান বস্তু ইউটিউবত চাই যেনে ফটো ফ্ৰেম ৱাল হেংগিং কিছুমান বনাই মই মোৰ লগৰ বন্ধু বান্ধৱীক জন্মদিনত উপহাৰ দি খুবেই ভাল পাওঁ আৰু শেহতীয়াকৈ মই বটলত বিভিন্ন ফেব্ৰিকেৰে ৰং কৰি ফুল আঁকি বা তাত বিভিন্ন ধৰণৰ ডিজাইন কৰি এইবিলাক মই মোৰ বন্ধু বান্ধৱীক উপহাৰ দিছোঁ সিহঁতেও সেইবিলাক খুবেই ভাল পায় কাৰণ যিমান যি হ'লেও দোকানৰ পৰা কিনা আৰু নিজেই বনোৱা ইয়াৰ মাজত আচলতে পাৰ্থক্য আছে কাৰণ পইচা দিলেই আমি দোকানৰ পৰা এটা বস্তু পাওঁ কিন্তু সেইটো মানে কোনো বিশেষ তাত অনুভৱ নাথাকে কিন্তু যদিহে মই এটা বস্তু নিজে সময় খৰচ কৰি সেই বন্ধু বান্ধৱীৰ কাৰণে মই যদিহে তৈয়াৰ কৰোঁ তাত এটা মোৰ মানে ইম'শ্যন এটা জড়িত হৈ থাকে আৰু সেই বন্ধু বান্ধৱীয়েও সেইটো খুবেই মানে ভাল পায় গতিকে এনেধৰণৰ বস্তুবিলাক আচলতে আমি তৈয়াৰ কৰিব লাগে আৰু আজিকালিতো বহুত সহজ আমি এনেকুৱা কিছুমান বস্তু নিজে নাজানিলেও ইউটিউবত বহুত পায় মানে বাহিৰৰ বেংগলী মানুহ কিছুমান এইবিলাকত খুবেই আগ্ৰহী মাৰোৱাৰী মানুহ আৰু সিহঁতৰ মানে ক্ৰিয়েটিভিটিটো খুবেই মনোমোহা আমি ভাবিবই নোৱাৰোঁ কেনেকুৱাকৈ সিহঁতে সাধাৰণ সাধাৰণ পেলনীয়া বস্তুৰেও ধুনীয়া বস্তু এটা তৈয়াৰ কৰিব পাৰে বিশেষকৈ ফুলদানি হওক বা আমি যিখন আচলতে ভৰি মানে যিখন আমি ভৰি ধুই আহি আমি মানে আমি যিটো বিছনাৰ তলতেই হওক বা বিছনাত উঠা সময়ত কাপোৰ আমি ব্যৱহাৰ কৰোঁ এনেধৰণে সিহঁতে বিভিন্ন পেলনীয়া কাপোৰেৰেই সেইবিলাক ধুনীয়াকৈ ডিজাইন কৰি গুঠি বিভিন্ন বেজিৰে বেজিৰ সহায়ত সিহঁতে সেইবিলাক বিভিন্ন ধৰণৰ নতুন নতুন ডিজাইন দি দিয়ে দেখিবলৈয়ো ভাল লাগে এনেদৰে আচলতে আমি বিভিন্ন বস্তু আমি ঘৰতেই তৈয়াৰ কৰিব পাৰোঁ পেলনীয়া বস্তুবিলাক এনেইহে গুছি যায় সেইবিলাক আকৌ ৰিইউজ কৰিব পাৰোঁ